প্ৰথমতে এটা ল'ৰা বা ছোৱালীৰ যেতিয়া জন্ম হয় সেই ল'ৰাটো বা ছোৱালীজনী মাকৰ গাখীৰ খোৱাটো বহুত প্ৰয়োজন ছমাহলৈকে ছমাহলৈকে মাাকৰ গাখীৰ খোৱাদো বহুত প্ৰয়োজন হয় ছমাহৰ পিছতহে জন্ম হোৱা ল'ৰা ছোৱালীক মুখত আহাৰ খোৱাব পাৰি ছমাহৰ পিছত ভীমকল খোৱাব পাৰি চেৰেলেক্স খুৱাব পাৰি পিঠাগুড়ি খোৱাব পাৰি ভালকৈ গা ধুৱাব লাগে কোচত লৈ ফুৰিব লাগে মৰম কৰিব লাগে তাক ভাষা শিকাব লাগে কি কৰিছে কি নাই কৰা ক'ত গৈছে ক'ত গৈছো মানে মাটিত যেতিয়া সি চুঁচৰিবলৈ আৰম্ভ হয় সেই তেতিয়া তাৰ বাগৰি যাওঁতে তাক চাব লাগে ধ্যান দিব লাগে আমি